মই বেছি ফটোগ্ৰাফাৰ চটোগ্ৰাফাৰ চাই নাথাকোঁ চ'ছিয়েল মিডিয়া চ'ছিয়েল মিডিয়াৰ ভিতৰত মই ফেচবুক ইনষ্টাগ্ৰাম চাওঁ ফটোগ্ৰাফাৰৰবিলাক মই ফ'ল' কৰোঁ কিন্তু মই সেনেকৈ নাম চাম মই গুৰুত্ব দি নাথাকোঁ আৰু ভাল লাগিল যাৰ ফটো ভাল লাগিল ফ'ল' ফ'ল' কৰি দিলোঁ আৰু ফটোবিলাক চাই ভালপাওঁ আৰু যি বিশেষকৈ যিবিলাক ৱেডিঙত মাৰে বিয়াত মাৰে আৰু বিয়াৰ ফটোবিলাক কোনটো কোনে কি ষ্টাইলত ফটো উঠে সেইবিলাক চাওঁ